ডায়েবেটিছ ৰোগী আমাৰ অঞ্চলত আছে ডায়েবেটিছ ৰোগীয়ে মিঠা খাব নালাগে আৰু ডায়বেটিছ ৰোগীয়ে চেনি খাব চেনি চাহ খাব নালাগে বেছিকৈ গাখীৰ খাব নালাগে আৰু মাটিৰ তলত হোৱা আলু কচু কোমোৰা এইবিলাক বস্তু খাব নালাগে আৰু ৰসগোল্লা লালমোহন খাব নালাগে আৰু উহোৱা চাউলৰ ভাত খাব লাগে ডায়েবেটিছ ৰোগীয়ে ৰোগৰ পৰা বাচিবলৈ আমি সেইবিলাক বস্তু খাব নালাগে মিঠা বস্তু কমকৈ খাব লাগে আৰু ডায়বেটিছ হ'লে মানে বহুতো আমাৰ অসুবিধা হয় ডায়েবেটিছৰ ৰোগত আক্ৰান্ত মানুহে তলত হোৱা বস্তু খাব নালাগে আৰু সিহঁতক